অঁ খবৰ ভাল অঁ আহিবা অঁ ৰাস চাবলৈ আহিবা

অঁ অঁ একদিন একেলগে যাওঁ ব'লা ৰিক্সা এখন ভাড়া কৰোঁ গধূলাকে ভাল হ'ব

অঁ অঁ অঁ তেতিয়া ভাল লাগিব কাৰণ তাত বেছি ভাল লাগিব ৰাতি দিনত সিমান ভাল অঁ আৰু একদিন ৰবিবাৰ হ'লে যাব পাৰি দিনত অঁ অঁ কি থিয়েটাৰ চাবা অঁ কেতিয়াৰ পৰা আহিব অঁ

অঁ হেঙুলে চাম অঁ অঁ দুয়োখন গ'ল অঁ এ আমাৰ কাষৰ নগেন যে তাক সুধিবা সি অলপ কমতে নিব নগেনৰ ই ৰিক্সা

অঁ বেছি মানুহ হ'লে অলপ ভাড়াও কমতে হ'ব অঁ দিয়া